হেল্ল'

ঠিক আছে মই বিছ পঁচিছ নহয় মই পঞ্চল্লিছ বছৰৰ আগৰ গুৱাহাটীখনৰ কথা ক'ব পাৰিম তুমি তেতিয়া চান্দমাৰীৰ অঁ চিটি বাছ চব চিটি বাছবোৰ চলিছিল চিটি বাছত চিটি বাছবোৰ চলিছিল আৰু চিটি বাছবোৰ ত্ৰিছজনীয়া আসন আছিল আৰু নুনমাটিৰ পৰা চিটি বাছবোৰ তেতিয়া মাছখোৱালৈ গৈছিল আৰু মিনিমাম ভাড়া আছিল দহ পইচা ধৰি লোৱা চান্দমাৰীত উঠিলে গুৱাহাটী ক্লাৱত নামিলে দহ পইচা আৰু চান্দমাৰীৰ পৰা যদি চেনীকুঠী গাড়ীবোৰ তেতিয়া চান্দমাৰীৰ গুৱাহাটী ক্লাৱ চেনীকুঠী বাৰোৱাৰী উজান বজাৰ হৈ গৈ চলিছিল আৰু তেতিয়া গুৱাহাটী ক্লাৱ পাৰ হৈ আহি চেনীকুঠীত নামিলে পোন্ধৰ পইচা বা আপ টু উজান বজাৰৰলৈকে আহিলে পোন্ধৰ পইছা আৰু আৰু চান্দমাৰীৰ কথা কৈছোঁ দেই অঁ চান্দমাৰীৰ পৰা মই যিহেতুকে চান্দমাৰীতে আছিলোঁ চান্দমাৰীৰ পৰা ক কাছাৰী ঘাটলৈ গ'লে বিছ পইচা কাছাৰী ঘাটত এখন বজাৰ বহিছিল সেইখন গা গাঁৱৰ পৰা না ব্ৰহ্মপুত্ৰতত নাঁওৱেৰে পাচলিবোৰ আহে আৰু গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা বিশেষকৈ তেতিয়া গুৱাহাটীখন দিছপুৰৰ যদিও ৰাজধানী দিছপুৰ ঘোষণা হ'ল দিছপুৰখন তেতিয়া কিন্তু বৰ চান্দমাৰী ফালৰ মই চান্দমাৰীৰ পৰাই চব কথা কৈ থাকিম চান্দমাৰীত যিহেতু আছিলোঁ চান্দমাৰীৰ পৰা দিছপুৰলৈ বা গণেশগুৰিলৈ বা বেলতলালেতো বহুত দূৰ বহুত কম বাছ চলিছিল আৰু দিছপুৰৰলৈকেও কম বাছ চলিছিল মাত্ৰ চলি চলিছিল নুনমাটিৰ পৰা মাছখোৱা আকৌ মাছখোৱাৰ পৰা আকৌ সিফালে বাছবোৰ চলিছিল কিছু বাছ জালুকবাৰীলৈকেও গৈছিল আৰু জালুকবাৰীৰ ইঞ্জিনিয়াৰিং কলেজৰ বাছ আছিল চিটি বাছ তেওঁলোকৰ ষ্টাফ বাছ আৰু গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ ষ্টাফ বাছ আছিল আৰু সেইবিলাক দুয়োখন বাছেই উজান পানবজাৰ যিটো পানী টেংকি সেই পানী টেংকিলৈকে আহিছিল আৰু পানী টেংকিৰ পৰাই আকৌ ঘূৰি গৈছিল আৰু তাৰ ভাড়া আছিল পানবজাৰৰ পৰা তালৈ এই উজা জালুকবাৰীলৈ তেতিয়া ভাড়া আছিল আৰু খুব কম ভাড়া আছিলে ত্ৰিছ পইচামান হয়তো আছিল মই এতিয়া পাহৰিছোঁ আৰু যাতায়তো চিটি বাছেই আছিল আৰু ৰাস্তাত ৰিক্সাও আছিল অঁ ৰিক্সা আছিল আৰু অট' আছিল অট' আৰু অট' অট'বোৰৰ অট'বোৰ কিন্তু তেতিয়া অট' ভাড়া মই কৈছোঁ তাত মিনিমাম পঞ্চাছ পইচা মানে এটা দূৰত্ব ধৰি লোৱা গুৱা চান্দমাৰীৰ পৰা গুৱাহাটী ক্লাৱলৈ যদি অহা যায় বা চান্দমাৰীৰ পৰা যদি পল্টন বজাৰৰ যিটো বাছ ষ্টপেছ মানে পৰিৱহণ নিগমৰ বাছলৈ যদি অহা যোৱা যায় তেতিয়াহ'লে ষাঠি পইছা বা সিমানেই হৈছিল উদাহৰণস্বৰূপে মই এদিন অনুৰাধাৰ পৰা পল্টন বজাৰৰ বাছ আস্থানলৈ গৈছিলোঁ পৰিৱহণ নিগমৰ বাছ আস্থান তাত আছিল ভাড়া লৈ অট'ত গৈছিলোঁ পঁয়সত্তৰ পইচা লৈছিল আৰু এতিয়া আচ্ছা এতিয়া আৰু এতিয়া সেই অনুপাতে বস্তু বাহানিও দামবোৰ বৰ কম আছিল মাংসৰ কেজি আছিলে চাৰি টকা চাউলৰ কেজি আছিল কেজি প পঁয়সত্তৰ পইচাৰ পৰা আছিল আৰু লাহে লাহে আশী পইচা আশী পইচা তেতিয়া কিন্তু পইচা আছিল দেই এখন এখন তামোল খালে তিনি পইচা এখন একাপ চাহ খালে পাঁচ পইচা আৰু এটা চিংৰা খালে পোন্ধৰ পইচা অৰ্থাৎ পঁচিছ পইচাত চাহ চিংৰা আৰু এখন তামোল খাব পাৰি তেতিয়া পঞ্চাছ পঞ্চল্লিছ বছৰৰ আগৰ কথা কৈছোঁ লাহে লাহে চলিব পৰা হৈছিল যদিও কিন্তু হেৰিবোৰ দৰমহাবোৰো কম আছিল নহয় দৰমহাও কম আছিল চৰকাৰী চাকৰিয়াল মই যিটো চাকৰি সত্তৰ চনত যিটো চাকৰীত সোমাই যিটো মই দৰমহা লৈছিলোঁ সেই একেটা চাকৰি মই অৱসৰ লোৱা সময়ত অৰ্থাৎ দুহেজাৰ চৈধ্য চনত বহু গুণ বেছি মই দৰমহা পাইছিলোঁ তেতিয়া তিনিশ ট তিনিশ বিছ টকা মোৰ সেই যিটো চা চাকৰীত মই যোগদান কৰিছিলোঁ কিন্তু উনৈ ঊনৈছশ চৈ এইটো আছিলে ঊনৈছশ পঁয়সত্তৰ চনৰ কথা আৰু দুহেজাৰ চৈধ্য চনত দুহেজাৰ চৈধ্য চনত সেই সেই চাকৰিটোত দৰমহা প্ৰায় সাতাইছ হেজাৰ গতিকে কিমান ডিফাৰেনচ

তেতিয়া ব্যক্তিগত খণ্ড ব্যক্তিগত খণ্ড তাত তেতিয়া আৰম্ভ হোৱা নাছিল খুব কম হৈছিল নাছিলেই বুলি ক'ব পাৰি আৰু তেতিয়া মাত্ৰ অসম চৰকাৰৰ চাকৰি ইলেকট্ৰিচিটি ডিপাৰ্টমেণ্টৰ বিদ্যুত পৰিষদ যিটো ইলেকট্ৰিচিটি চাকৰি বেংকটো আছেই আৰু তাৰপিছতে লাহে লাহে মানে প্ৰাইভেট চেক্টৰ আহিল লাহে লাহে পা পাব্লিক চেক্টৰবিলাকো আহিল আৰু সেইবিলাকত দৰমহা অসম চৰকাৰৰ সমানেই বা তাতকৈ দুই দুই কেইটকামান কম হৈছিল এতিয়া গতিকে আৰু আৰু

নিশ্চয় নিশ্চয় পাইছিল নিশ্চয় পাইছিল নিশ্চয় পাইছিল আৰু এতিয়া এতিয়া যি অৱ অৱস্থা দকা হকা দিয়া দি ধন আদায় কৰা সেই সেই সেই মানুহবোৰ তেতিয়া জন্মই হোৱা নাছিল গতিকে মানুহবিলাকে নিচিন্ত মনে চাকৰি কৰিছিল বি বিভিন্ন আৰু নিচিন্ত মনে ব্যৱসায় কৰিছিল তেওঁলোকো শান্তিত আছিল শান্তিত আছিল তেওঁলোকো শান্তিত আছিল অঁ নিজে কৰিছিল আৰু আৰু বৰ মানে বিশেষ ভয়ো কৰিব লগা নাছিলে তেতিয়া তেতিয়া গুৱাহাটী মেডিকেল কলেজখন আছিল বৰ্তমান য'ত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল আছে এইখন তাতে আছিল আৰু ঊনৈছ ঊনৈছশ বিয়াশী চনত সেইখন পৰ্য্যায় ক্ৰমে বৰ্তমান স্থানলৈ স্থানান্তৰ হয় আৰু আৰু সেইখন মহেন্দ্ৰ মোহন চৌধুৰীৰ চিভিল হস্পিতাল হিচাপে সেইখন হ'ল আৰু গুৱাহাটী আৰু তাত তেতিয়া প্ৰাইভেট চেক্টৰৰ হস্পিতেল আছিল হস্পিতেল কালিচৰণ হস্পিতেল আৰু খাৰঘুলিত আছিল বৰঠাকুৰ ক্লিনিক সেইবিলাকেই আছিল তাৰপিছতে সেই তিনিখনেই বিশেষভাৱে আছিল আৰু তাৰ চিকিৎসাও খুব ভাল আছিল আৰু তাৰপিছত পৰ্য্যায়ক্ৰমে দিছপুৰ পলিক্লিনিক হ'ল সিফালে বহুত এতিয়াতো আৰু গলিয়ে গলিয়ে নাছিং হোম গলিয়ে গলিয়ে অঁ যথেষ্ট আছিল যথেষ্ট আৰু বৰ শান্তিৰে আছিল আৰু এণ্টাৰটেইন বুলিবলে মাত্ৰ চিনেমা হল আছিলে নটা এঘাৰটা আৰু তেতিয়া টিভি নাছিল বাসত্তৰ বা বিয়াশী চনৰ ঊনৈছ নৱেম্বৰ দিনাখন গুৱাহাটীত টিভিৰ আহে আৰু প পৰ্য্যায়ক্ৰমে ইজনে সিজনে টিভিৰ তেতিয়া কলা বগা টিভি আছিল ব্লেক এণ্ড হুৱাইট আৰু লাহে লাহে সেইবিলাক কালাৰলৈ ৰূপান্তৰ হ'ল আৰু এতিয়াটো ঘৰে ঘৰৰ এটা এটা ৰূমত এটা এটা টিভি হ'ল আৰু তেতিয়া বিশেষভাৱে আছিল ৰেডিঅ' ৰেডিঅ'টো চ প্ৰায়বিলাকে শুনিছিল আৰু ৰেডিঅ'ত সপ্তাহত দুখন তিনিখন নাটক হৈছিল নাটক তেওঁলোকে সেই নাটকবোৰ শুনিছিল এতি এতিয়াতো নাটক এতিয়া ৰেডিঅ' শুনা মানুহো খুব কমেই যেন পাইছোঁ টিভি আহিল টেলিফোন আহিল ম'বাইল আহিল কম্পিউটাৰ আহিল সেইবিলাকৰ তথাপিতো ৰেডিঅ'ৰ প্ৰতি মানুহৰ ধাউতি আছে ৰেডিঅ' মানুহে এতিয়াও ভাল পায়

আৰু আৰু আৰু আৰু এটা আছিল তেতিয়া নেহেৰু ষ্টেডিয়ামত আমাৰ গোপী লোকপ্ৰিয় গোপীনাথ বৰদলৈ খেল প্ৰতিযোগীতা অংশ হয় সেইটো মে জুনমানত আৰু তেতিয়া অসমৰ বিভিন্ন দলে যোগদান কৰে ভাৰতৰ বিভিন্ন দলে যোগদান কৰে আৰু বাহিৰৰ পৰাও দল আহিছে বেংকক আহিছে আৰু তেনেকেই সেই খেলতো যে দৰ্শক বহুত হৈছিল এয়া নামটো মই পাহৰিলোঁ কিন্তু আমাৰ অসমৰ অসমৰ ভাল এজন আছিল দেৱাশীষ ৰয় তাৰপিছত অসম পুলিচত আছিল চাংমা না নাছিলে নাছিলে তেওঁ ফৰৱাৰ্ড আছিলে ফৰৱাৰ্ড লাইনত আছিল আৰু মই নামটো এতিয়া পাহৰিছোঁ দেই নামটো পাহৰিছোঁ কেতিয়াবা মনলৈ আহিলে বাৰু ক'ম নহয় নহয় নহয়

আৰু অসম পুলিচৰ এজন আছিলে কলিমু কলিমু কলিমুদ্দিন বুলি এজন আছিলে অসম অসম পুলিচৰ তেওঁ এজন ভাল গল কীপাৰ আছিল কিন্তু তেওঁ অসমৰ হৈ অসমৰ বিখ্যাত আছিল নে নাই নাজানোঁ পাহৰিলোঁ কিন্তু আৰু আছে তেনেকুৱা আৰু এই এতিয়া এই মুহূৰ্তত গ'ল কীপাৰৰ নামটো পাহৰিছোঁ গুড

ধন্য ধন্যবাদ ধন্যবাদ ধন্যবাদ